কোনে কৈছে এ হয় হয় কওকচোন বাৰু কি দৰকাৰ হৈছে অঁ মোৰ চব আছে ৰঙালাও জাতিলাও কোমোৰা ভেণ্ডি তিয়হ তাপা ডাংবদি তাপা গাজৰ বিলাহী পটল কুন্দুলি চব আছে আৰু ৰঙালাও আছে

অঁ কওকচোন বাৰু অ মোৰ ফ্ৰেছ বস্তুৱে আছে বাৰু মই সাৰ নিদিয়া বস্তুহে আনো বাৰীৰ বিলাহী এশ টকা গাজৰ এশ টকা ৰঙালাও পঞ্চাছ টকা কেজি জাতিলাও ষাঠি টকা কোমোৰা ত্ৰিছ টকা তাৰপিছত আকৌ কুন্দুলি পঞ্চাছ টকা পটলৰ আশী টকা তাৰপিছত আৰু লাইশাকৰ ষাঠি টকা কেজি ধনিয়া পঞ্চাছ টকা কেজি জলকীয়া এশ টকা কেজি তে কিমান লাগিব আপোনাক পাচলি

চয়াবিন আছে আছে হেৰি চয়াবিন খোলাটোহে আছে আশী টকা কেজি

অঁ হ'ব বাৰু মই পেকিং কৰি থ'ম বাৰু তাত অ

অঁ অঁ এই অঁ

অ হ'ব বাৰু মই এইবাৰ ফ্ৰেছ বস্তুৱে আনি থৈছোঁ যোৰহাটৰ পা অনাৰ কাৰণে বস্তুটো লোকৰ হাতত আনিলোঁ নে বস্তুটো ভাল মোৰ দিলোঁ এতিয়া সেইবোৰ মই নিজে কিবা আনিছোঁ এ এইবাৰ বস্তুকেইটা ভাল বাৰু বেয়া নহয় চব ঘৰৰ মানে বাৰীৰ শাক পাচলি ফেছ বু সাৰ নাই দিয়া মানে ইদিয়াবোৰ এই যোৰহাটৰ পৰা অনা হ'ল যে সেইকাৰণে বস্তুটো বেয়া আহিলে অলপ মোৰ ইয়াত বহুত পেলাই দিছোঁ হ'ব অ হ'ব সাতশ ষাঠি টকা হ'ল আঠশ ষাঠি টকা হ'ল হ'ব বাৰু অ

হ'ব দে অঁ হ'ব হ'ব নালাগে নালাগে সাতশ ষাঠি টকা দি পেলাব লাগিব